বিয়াবোৰত মানুহে কইনাক উপহাৰ হিচাপে নহয় কইনাজনীৰ লগত মাকৰ ঘৰৰ যিখিনি আপোন মানুহ তেওঁলোকে কইনাজনীৰ লগত গৈ দৰাঘৰত যিখিনি বস্তু ব্যৱহৃত কৰিব লাগে সেই বস্তুখিনি লগত দি দিয়ে যেনে কাপোৰ কানিতো এইবিলাক আছেই ফাৰ্নিচাৰ ৱাশ্বিং মেচিন ফ্ৰীজ টি ভি এইবিলাক ব্যৱহৃত বস্তুবিলাক তেওঁ ছোৱালীজনীৰ যিটো লাগতিয়াল এইখিনি দি দিয়ে আৰু যে বিয়াখনত তে নিজৰ অঙহী বঙহী মানুহবিলাকে আহি প্ৰেজেণ্ট হিচাপে দি দিয়ে এইবিলাক কিছুমান চেট দিব কাপোৰ কানি এইবিলাক আমি যেনেকৈ মেখেলা চাদৰ শাড়ী এইবিলাক দি দিয়ে কইনাজনীৰ লাগতীয়াল আকৌ সোণ সোণৰ বস্তু গহনাৰ বস্তু এইবিলাকতো ঘৰৰ পৰাও দিয়ে আৰু অঙহী বঙহী মানুহকিছুমানেও যিবিলাকে পাৰে তেওঁলোকে দিয়ে আৰু ছোৱালীজনী ব্যৱহাৰৰ কাৰণে যাতে ছোৱালীজনীয়ে নিজে ব্যৱহাৰ কৰি থাকিব পাৰে শহুৰেকৰ ঘৰত গৈ কইনাজনী কোনো কষ্ট নেপায় আচলতে যৌতুক হিচাবে বস্তুবোৰ যৌতুক বুলি কোৱা নহয় যৌতুক হিচাবে দিয়া নহয় তাক স্ত্ৰী ধন বুলিহে কোৱায় কোৱা হয় যিহেতু ছোৱালীজনীক বস্তুখিনি লগত লাগে পিচলৈয়ো দৰকাৰ হ'ব সেইখিনি আৰু মাকৰ ঘৰ পৰা দি দিয়ে